আমাৰ অঞ্চলটোত প্ৰত্যেক বাসিন্দাই কিছুমান বস্তু দৃঢ়ভাৱে বিশ্বাস কৰে আৰু কিছুমান বস্তু অন্ধবিশ্বাস কৰে কিছুমানে ভগৱান আদি বা দেৱতা দেও ভূত আদি অন্ধবিশ্বাস কৰে আৰু কিছুমানে সেইবিলাক বহুতো বিশ্বাসো কৰে বিভিন্ন ধৰণৰ অন্ধবিশ্বাসৰ মাজতো কিছুমান বিশ্বাসো থাকে